অই জাননে মই আজি এযোৰ আজি এযোৰ কাণফুলি আনিলোঁ কাণফুলিযোৰ মানে ইমান বেয়া কাণফুলি পিন্ধিবই নোৱাৰি ইমান মানে হেভি কাণফুলি কাণত বেছি টাইম ৰাখিব নোৱাৰি আৰু পইচা ল'লে তিনিশ টকা কিন্তু বহুত মানে তিনিশ টকা হিচাপত কাণফুলিযোৰ বহুত বেয়া আহিল ইমান মানে বেয়া আৰু কাণফুলিযোৰ দেখাত মোৰ ভালেই লাগিল সেইবাবে কিনি আনিলোঁ কিন্তু কাণফুলিযোৰ ইমান যে বেয়া হ'ব মই ভবা নাছিলোঁ কাণত পিন্ধাৰ পিছত ইমান হেভি হ'ব মানে দেখাত ছিম্পুল ভালে লাগিল মানে পিন্ধিব নোৱাৰি আৰু কাণত আৰু ভাল নেদেখিলোঁ কিন্তু যেতিয়া ল'ব গৈছোঁ তেতিয়া ধুনীয়া দেখোলোঁ কিন্তু নাজানো অনাৰ পিছত কি বা হ'ল ভাল নালাগিল আৰু ভালো নহয় মই যেতিয়া লৈছিলোঁ তেতিয়া ইমান চোৱা নহ'ল কিন্তু ঘৰ আহি চাই দেখিলোঁ কাণফুলিযোৰ ইমান এটা ঠিক নহয় এতিয়া কি কৰিম ইমান পইচা ভৰি আনিলোঁ কিন্তু এতিয়া কাণফুলিযোৰ বেয়াহে হ'ল ভাল নহয় আৰু